নাগৰিকসকলৰ বাবে বেংকিং পদ্ধতিটো সহজ কৰিবৰ কাৰণে চৰকাৰে আজিকালি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে তাৰ ভিতৰতে প্ৰথম আপোনাৰ ব্যৱস্থাটো হৈছে যিসমূহ গাঁৱৰ পৰা আৰম্ভ কৰি নগৰলৈকে যিসমূহ সহজ সৰল নাগৰিক সেইসকলৰ বাবে জিৰ' একাউণ্টৰ ব্যৱস্থা কৰা কোনো বিনামূল্যত যিটো একাউণ্ট চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেংকসমূহত জিৰ' বেলেঞ্চত একাউণ্ট অপেনিং যিটো বিভিন্ন শাখাসমূত খোলা ব্যৱস্থাটো প্ৰথম পদ্ধতি বুলি চৰকাৰে গ্ৰহণ কৰিছে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ লেনদেনসমূহ বেংকৰ সহায়েৰে কৰাৰ আজিকালি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ভিতৰত ধৰক আপোনাৰ চৰকাৰী দৰিদ্র সীমা ৰেখা আৰ তলৰ যিখিনি নাগৰিক থাকে সেইসকলৰ বাবে দৰিদ্র সীমাৰেখাৰ তলৰ নাগৰিকসকলৰ বাবে যিখিনি চৰকাৰী আবাস গৃহ প্ৰদান সেই অনুদানসমূহ বেংকৰ জৰিয়তে প্ৰদান কৰা ইয়াৰ উপৰিও যিসমূহ চৰকাৰী আঁচনিসমূহৰ বিভিন্ন ধৰণৰ ধনৰাশি গ্ৰাহকসকলৰ বিভিন্ন ধৰণৰ একাউণ্টসমূহত যোগেদি বিতৰণ কৰা তাৰ উপৰিও গাঁওসমূহত বেংক মিত্ৰ বুলি কিছুমান লোকক কৰ্ম কৰ্মীক নিয়োগ কৰা বেংক কৰ্মীসমূহেও নাগৰিকসকলক বেংকৰ পদ্ধতিসমূহৰ বিষয়ে সজাগ কৰে ইয়াৰ উপৰিও সময় সময় পঞ্চায়তৰ যোগেদি গাঁওসমূহত বিভিন্ন ধৰণৰ সভা স সমিতি অনুষ্ঠিত কৰি পঞ্চায়তৰ কৰ্মকৰ্তাসকলৰ যোগেদি বেংকৰ বিভিন্ন সুবিধা অসুবিধাসমূহৰ বিষয়ে অৱগত কৰা ইয়াৰ উপৰি বেংকৰ পৰা হ'ব পৰা লাভালাভসমূহৰ বিষয়ে বিভিন্ন ধৰণৰ মাধ্যমে দি ছ'চিয়েল মিডিয়া হওক টি ভি হওক আদি ৰেডিঅ' হওক আদি প্ৰচাৰ মাধ্যমসমূহৰ যোগেদি ৰাইজলৈ অৱগত কৰা বিভিন্ন ধৰণৰ প্ৰিণ্ট মেডিয়াৰ যোগেদিও বেংকৰ বিভিন্ন সুবিধাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰা গাঁৱত বিভিন্ন সভা সমিতিৰ যোগেদি বেংক কৰ্মচাৰীসকলক নিমন্ত্ৰণ জনায় গাঁৱৰ মানুহক অৱগত কৰা বেংকৰ পৰা লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে মানুহৰ সহজ সৰল ৰাইজক বিভিন্ন সভা সমিতি আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা আৰু চৰকাৰী যিবিলাক শাখা থাকে পঞ্চায়তেই হওক ব্লক হওক সেইসমূহৰ যোগেদিও মানুহসকলৰ মাজত বিভিন্ন ধৰণৰ মাধ্যমেৰে বেংকৰ সুবিধাসমূহ নাগৰিকসকলৰ মাজত প্ৰচাৰ কৰা আদি আদিবিলাকৰ প্ৰচাৰ মাধ্যমসমূহৰ যোগেদিও বিভিন্ন ধৰণৰ প্ৰচাৰ কৰা পদ্ধতি আছে বুলি মই ভাবোঁ